হেল্ল' নাদিৰা অ' ভালনে অ' ভালেই ভালেই হেৰি বহু দিন লগ পোৱা নাই সেইকাৰণে ফোন এটা কৰোঁ বুলি ভাবিলোঁ কি বা খবৰ এনেই আছোঁ হেৰি এই বহুত দিন লগ পোৱা নাই যে সেইকাৰণে আৰু ফ'নকে কৰোঁ আৰু ফ্ৰী আছ' নেকি এইকেইদিনত

প্লেন মানে এনেই জাষ্ট ওলাই যাওঁ বুলি ভাবিছোঁ মানে গাৰ্গীক আৰু ঈশিতাকো লগ ধৰিম বুলি ভাবিছোঁ যাম মানে সেই পা পাৰ্কখন খুলিছে যে নতুনকৈ অ' ছ' তালৈ এনেই আমি এই চকিডিঙ্গিৰ ওচৰত যে পাৰ্ক এখন খুলিছে ত' চাব যাবি নেকি এনে আৰু বহুত দিন লগো পোৱা নাই ত' গধূলি টাইমত যাম অ' পাৰ্কখনত সোমাই পেনি বহি পেনি কথা চথাও পাতিব পাৰিম আহোঁতে অলপ খাই চাই খাই ক'ৰবাত খায়ো গুচি আহিম ডিনাৰটো মানে অহ ত' অ' অ' অ' মই ঈশিতা গাৰ্গীক ক'ম বাৰু কথাটো তাহাঁতক সুধি লওঁ মানে অ' সেইবোৰ চব ঠিকেই আৰু হেৰি ঘৰত চবৰে ভাল অ' ঠিকেই চব ঠিকে আছে অ' ঠিক আছে দে মই হেৰি কাইলৈ মই তোক ফোন কৰি চিয়'ৰকৈ ক'ম মানে তাঁহাতি মানে তাঁহাতৰ তাঁহাতি এভেলে'বল থাকিবনে নাই বা পৰহি ত' তেনেকৈ আমি প্লেনটো কৰি যাম আৰু দেই অহ অহ ঠিক আছে দে অ'কে বাই বাই